হেৰি শুনকচোন এই আপোনালোকৰ এজেঞ্চিৰ পৰা গাড়ী এখন বুক কৰি দিয়কচোন মোৰ ঘৰ টিহুৰ হৰিভাঙা গাঁৱত মানে গুৱাহাটীৰ পৰা মোৰ বন্ধু এজন মোৰ ঘৰত আহিব গতিকে যদি পাৰে আপুনি গাড়ী এখন বুক কৰি দিয়ক আৰু টাইমটো কিন্তু কালি ৰাতিপুৱা দহটা আৰু লগতে কিমান টকা খৰচা হ'ব মোক জনাব